ভাৰতবৰ্ষ হৈছে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় ধৰ্মাৱলম্বী তথা বিভিন্ন ভাষা ইত্যাদিৰে পৰিপূৰ্ণ এখন সংস্কৃতিবান ৰাজ্য অসমত যেনেকৈ অসমীয়া নেপালী মিচিং বড়ো ৰাভা ইত্যাদি বিভিন্ন ভাষীয় লোক আছে ঠিক তেনেদৰে অৰুণাচলত মূলতঃ অৰুণাচলী মেঘালয়ত খাচী মণিপুৰত মণিপুৰি নাগালেণ্ডত নাগামিজ তথা দক্ষিণ ভাৰতত দক্ষিণ ভাৰতীয় তামিল তেলেগু আৰু উত্তৰ ভাৰতত হিন্দী মাৰাঠী গুজৰাটী ৰাজস্থানী ইত্যাদি বিভিন্ন ভাষা আছে বিশেষক মই যোৱা দুবছৰ তিনিবছৰ আগত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিছিলোঁ মোৰ বান্ধৱীৰ বায়কৰ বিয়া সূত্ৰে আমি মহাৰাষ্ট্ৰ জিলাৰ চিৰিডিৰ এছ টি লৰ্ড নামৰ হোটেলখনত আছিলোঁ তাতে আমি বিশেষকৈ যেতিয়া হোটেল ষ্টাফৰ লগত কথা পাতিব গৈছিলোঁ তেতিয়া তেওঁলোকে মাৰাঠী ভাষাত কৈছিলে আৰু যিহেতু মই অসমৰপৰা যোৱা বিশেষকৈ মই হিন্দী বা অলপ অভ্যস্ত হোৱাৰ কাৰণে ৰাজস্থানী ভাষাটো যদিও ক'ব পাৰিছিলোঁ বা বুজিব পাৰিছিলোঁ কিন্তু এই মাৰাঠী ভাষাটোৰ কাৰণে মোৰ যথেষ্ট অসুবিধা হৈছিলে কাৰণ তেওঁলোকে কি কৈছিলে মই একো বুজি পোৱা নাছিলোঁ বা মই হিন্দীত কি কৈছিলোঁ তেওঁলোকৰো হয়তো অলপ বুজিবলৈ অসুবিধা হৈছিলে দ্বিতীয়তে মই অসমৰ অতিকৈ চুবুৰীয়া ৰাজ্য নাগালেণ্ড ভ্ৰমণ কৰিছোঁ যেতিয়া আমি নাগা লোকসকলৰ লগত কথা পাতোঁ তেওঁলোকে যদিও বহুত লোকে ইংৰাজী ভাষাটো জানে বা আয়ত্ব কৰিব পাৰিছে কিন্তু তথাপিও যিসকল ভিতৰুৱা গাঁৱৰ তেওঁলোকে ইংৰাজী ভাষাটো এতিয়াও আয়ত্তলৈ আনিবপৰা নাই বা তেওঁলোকে নাজানে যে তেওঁলোকে নাগামিজত কথা কয় তেতিয়া কোনোবাখিনিত আমাৰ কওঁতে বা বুজোঁতে সেই শব্দ কিছুমানৰ খেলি মেলি থাকে তেওঁলোকে ক'ব বিচাৰে এটা আৰু আমি বুজি পাওঁ এটা এনেকুৱা ধৰণৰ কিছুমান আমি সমস্যাৰ সন্মুখীন হৈছিলোঁ আৰু বিশেষকৈ আপুনি যদি দক্ষিণ ভাৰতৰ কথা ক'বলৈ যায় দক্ষিণ ভাৰতটো মই ভ্ৰমণ কৰিছোঁ আৰু দক্ষিণ ভাৰতৰ কথা ক'বলৈ গ'লে তামিল তেলেগু যেতিয়া তেওঁলোকে ক'বলৈ আৰম্ভ কৰে তেওঁলোকৰ আৰু এটা অসুবিধা হয় না তেওঁলোকে ইংলিছ ভালকৈ জানে বা ইংৰাজী ভাষাটো ভালকৈ জানে না তেওঁলোকে হিন্দী ভালকৈ জানে তেওঁলোকে তেওঁলোকৰ তামিল আৰু তেলেগু ভাষাটোৱে অতি সুন্দৰকৈ জানে অতি সুন্দৰকৈ সলসলীয়াকৈ জানে আৰু তামিল তেলেগুটো বিশেষকৈ আমাৰ উত্তৰ ভাৰতীয় লোকসকলৰ কাৰণে সম্পূৰ্ণ এটা বেলেগ এটা ভাষা তেতিয়া আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিলোঁ কাৰণ যদি এতিয়া কলিকতাৰ হয় হ'ল হয় বা পশ্চিমবংগৰ যিকোনো ৰাজ্যৰ হ'ল হয় বাংলা ভাষাটো অলপ হ'লেও অসমীয়াৰ লগত সামঞ্জস্য আছে কিন্তু তেওঁলোকৰ যেতিয়া তামিল তেলেগু ক'বলৈ লয় সেইটো অসমীয়া ভাষাটোৰ লগত কোনো সামঞ্জস্যতা নাথাকাৰ কাৰণে আমাৰ বুজিবলৈ অসুবিধা হৈছিলে কিন্তু ৰাষ্ট্ৰ ভাষা হিন্দী হোৱাৰ লগে লগে আমাৰ গোটেই ভাৰতবৰ্ষতে একেডাল দোলেৰে সেই হিন্দী ভাষাটোৱে বান্ধি ৰাখিছে কাৰণ আজি যদি আমি সততে ইখন ৰাজ্যৰপৰা সিখন ৰাজ্য বা বিভিন্ন ধৰণৰ ৰাজ্যলৈ ভাৰতবৰ্ষৰ ভিতৰত ঘূৰিব লগা হয় আমি সেই হিন্দী ভাষাটোৰ কাৰণেই মনৰ ভাৱ আদান প্ৰদান কৰিব পাৰোঁ